হেল্ল' দেউতা মই এতিয়া আপুনি এতিয়া ঘৰত আছেনে মই মানে মোৰ ডিজিলকাৰৰ পাছৱাৰ্ডটো চেঞ্জ কৰিব বিচাৰোঁ কাৰণ এই পাছৱাৰ্ডটো সকলোৱে জানে সেইকাৰণে মোৰ পাছৱাৰ্ডটো মই সলনি কৰিব খুজিছোঁ আপুনি এটা মোক শক্তিশালী পাছৱাৰ্ড ক'ব পাৰিবনে